হেল্ল' বৰডুমচা মামা হোটেল হয়নে মই পাঁচ নং গাঁৱৰ নিবাসী অনিলা মৰাণে ক'লোঁ মই বৃহস্পতিবাৰে ছোৱালীজনীৰ লগত বজাৰলৈ যাওঁতে পুৰি চবজি খাই আহিলোঁ আৰু খাই বহুত ভাল লাগিল সেইকাৰণে মই আজি আকৌ আপোনাৰ হোটেলৰ চাওমিন অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াত চাওমিনৰ লগত মেগিও আহি গৈছে সেয়ে এইটো ঘূৰাই দিছো দাদা আৰু মোৰ টকাটো পে' হৈ গৈছে সেই টকাটো ঘূৰাই দিব নিশ্চয় পাৰিব ধন্যবাদ দাদা